আমি সাধাৰণতে নৱজাতক শিশুৰ যত্ন বুলি ক'লে বৰ সুক্ষ্মভাৱে পৰ্যালোচনা কৰি ৰাখোঁ কোমল কাপোৰ দি পেলাই আৰু মাকৰ গাখীৰটো শিশুৱে খাব পাৰিছেনে সেইটো নজৰ দিয়া হয় দ্বিতীয়তে আমি ডাক্টৰৰ পৰামৰ্শ মতে চাই থাকোঁ ডাক্টৰৰ পৰামৰ্শ লৈ থাকোঁ পৰাপক্ষত আমি বাহিৰৰ কোনোবা মানুহ যদি আহে তেওঁ খুব চাফ চিকুন হোৱাৰ পিছতহে আমি যিটো শিশুক যিটো ৰূমত থোৱা হয় তেওঁক তালৈ যাবলে দিয়া হয় আৰু পইচা পাতি কিছুমান মানুহে পইচা পাতি দি দিয়ে আমি তেনেকৈ দিবলৈ নিদিওঁ পইচাত যথেষ্ট পৰিমাণৰ বীজাণু থাকে এই বীজাণুবিলাকে ল'ৰাটোক বা শিশুটোক এটেক মানে এটেক কৰিব পাৰে আৰু আৰু এটা কথাত আমি খুব লক্ষ্য কৰোঁ সেইটো হ'ল শিশুটোৰ চুমা খাই বহুত মানুহে আহি লৈ পৰিয়ালৰ মানুহেই হওক বা ওচৰ চুবুৰীয়াই হওক শিশু এটাক প্ৰথম জন্ম হোৱাৰ পিছত সকলোৱে মৰম চেনেহ কৰি লৈ খবৰ খাতিৰ লবলৈ মানুহ আহে আমি পৰাপক্ষত চুমা খাবলৈ তেওঁলোকক নিদিও পৰাপক্ষত আমি সেইটোৰ পৰা দূৰত ৰাখোঁ এনেকৈয়ে যত্ন লোৱা হয় প্ৰথম অৱস্থাত নৱজাতকৰ জন্মৰ প্ৰথম বছৰটো আহাৰ বুলি ক'লে সাধাৰণতে ছমাহলৈকেই মাকৰ গাখীৰ আমি খুৱাওঁ তাৰপিছত পাতলীয়াকৈ ঘৰত বনোৱা ঘৰতে কিছুমান আমাৰ খাদ্য প্ৰস্তুত কৰে যেনেকৈ চাউলৰ গুড়ি যিটো পিঠাগুড়ি বুলি কোৱা হয় সেইটো সিজাই পেলাই খুওৱা হয় আজিকালি বজাৰতো বিভিন্ন ধৰণৰ বস্তু উপলব্ধ আৰু এটা খুব ভাল প্ৰডাক্ট আহিছিলে ভীম ভিটা বুলি কয় সেইটোও খুৱাইছিলো আমি আৰু ঘৰতে থকা কল দেউতাহঁতে আমি সৰুতে থাকোতেও খুৱাইছিলে এতিয়া আমাৰ শিশুটোক আমি মা দেউতাৰ পৰামৰ্শ মতে কল খুৱাওঁ কলো খুওৱা হৈছিলে লাহে লাহে যেতিয়া অকণমান ছমাহ পাৰ হৈ তেতিয়া ভাত পিচি পেলাইও ঘৰতে খুওৱা হয় বাকী লাহে লাহে ন মাহ মান হোৱাৰ পিছত ভাতটো গুড়ি কৰি লৈ পিচি লৈ বা মিক্সিত দিওঁ খোৱাব পাৰে এনেকৈ আমি খুৱাইছিলো যিহেতু আমি আমাৰ শিশুটোক আৰু পিঠাগুড়ি আকৌ চুজিও কিনিব পাৰে চুজি কিনি লৈ পেলাইয়ো আমি খুৱাইছিলো আমি ল'ৰা শিশুটোক যত্ন লৈছিলো খাদ্যত ক্ষেত্ৰত